প্ৰথমৰ প্ৰতিকাৰটো হ'ল যে এজন ল'ৰা বা ছোৱালী বা ডাঙৰ মানুহ হওক যাৰ চৰ্দী লাগে এই জ্বলা আদা পিঁয়াজ নহৰু এইবিলাক দি পাৰ মাংস জোল বনাই খোৱালে ভাল আৰু দ্বিতীয়তে আদা নহৰু পিচি অকল জোল অলপ শুকান কৰি শুকান কৰি ভাজি দিলেও চৰ্দী জ্বৰত কাম দিয়ে লগতে তেল মালিছ কৰিলে নহৰু ভাজি সেইটোও ঔষধৰ দৰে কাম কৰে লগতে এই যে আমাৰ কলৰ বাকলি আছে কলৰ বাকলি পুৰি চাই কৰি ভাতৰ লগত খাৰ কৰি খাব লাগে সেইটো বহুত ধুনীয়া ঔষধ তাৰমানে চৰ্দী জ্বৰৰ